হয় অঁ মাছৰ কথা সুধিব ফোন কৰিছিলোঁ অঁ মানে ঘৰত কাজ এখন আছিল দুশমান মানুহ হ'ব তাৰ কাৰণে ডাঙৰ মাছ হ'লে ভাল কিন্তু লোকেল মাছ লাগিছিল অঁ অঁ কিমান পৰিব খৰছ কেজি হিচাপত কৈছে আচ্চা এতিয়া দুশমান মানুহ হ'লে আপুনি ক'ব পাৰিব নেকি কিম কিমান মান লাগিব মাছ অঁ তেনেহ'লে ৰৌ ভকুৱা দুয়োবিধ মিলি দহ কেজি দিব আৰু সৰু অলপমান কমাই ল'ব ভাঙন মাছ আছে হ'ব নেকি এইটো মাহৰ এই পোন্ধৰ তাৰিখে লাগিব ভাঙোনো ধৰক মানে মানুহ হিচাপে অকণমান লাগিব

ঠিক আছে বাৰু আপোনাৰ মানে অঁ আমি ঘৰৰ এড্ৰেছটো দিলে দি যাব পাৰিব ঠিক আছে বাৰু আপোনাৰ দিব আহিলে পইছাখিনি তেহেকে তেনেকে দি দিম আৰু পেমেণ্টটো তেতিয়াই বাকী মাছ চাছ বাচিয়েই পঠাই দিব আৰু ইমানখিনি মাছ যেতিয়া দিয়ক বাৰু ঠিক আছে ঠিক আছে